হেল্ল' ভাৰত গেছ এজেঞ্চি হয়নে মই আপোনালোকলৈ বিশেষ কাৰণত ফোন কৰিবলগীয়া হ'ল কাৰণ যোৱা সোমবাৰে মই আপোনালোকৰপৰা এটা চিলিণ্ডাৰ ক্ৰয় কৰিছিলোঁ চিলিণ্ডাৰটো যিসময়ত ডেলিভাৰী কৰা হৈছিল সেই সময়ত মই ঘৰত নাছিলোঁ কাৰণ বিশেষ কাৰণত মই এফালে যাবলগীয়া হ'ল ঘূৰি আহি যেতিয়া মই চিলিণ্ডাৰটো লগাওঁ তেতিয়া লগোৱাৰ লগে লগে চিলিণ্ডাৰটো লিক কৰিছিল আৰু জুই নিগৰিত হৈছিল এনেকুৱা বিকাৰগ্ৰস্ত চিলিণ্ডাৰ আপোনালোকে দিয়াৰ আগতে ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি ল'ব লাগিছিল কাৰণ ইয়াৰপৰা বহুতো বিপদ হ'ব পাৰে যিহেতু চিলিণ্ডাৰটো বাৰ্ষ্ট হৈ যোৱা যাব পাৰে বাৰ্ষ্ট হৈ যোৱাৰ লগে লগে আমাৰ ঘৰখনৰ লগতে গাঁওখনৰো অনিষ্ট হোৱাৰ দেখিবলৈ পোৱা যায় কাৰণ এনেকুৱা বহু ঘটনা আমাৰ ইয়াত হৈয়ে আছে সেয়েহে আপোনালোকে ডেলিভাৰী কৰিব সময়ত ভালকৈ এই চিলিণ্ডাৰ পৰীক্ষা কৰি দিয়াতো আপোনালোকৰ পৰীক্ষা কৰি দিয়াটো আপোনালোকৰ এটা বিশেষভাৱে জৰুৰী কাৰণ আমি চিলিণ্ডাৰ আনোহে তাত ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি অনা নহয় সেয়েহে আপোনালোকে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ এনেকুৱা ক্ষতিগ্ৰস্ত চিলিণ্ডাৰে মানুহক বহুতো অনিষ্ট কৰিব পাৰে যিহেতু চিলিণ্ডাৰটো বাৰ্ষ্ট হৈ যোৱাৰ লগে লগে গোটেই গাঁওখন ঘেৰি ধৰিব পাৰে আৰু ধৰক তেতিয়া আমি কিছুমান চিলিণ্ডাৰ হেৰি কৰিবলৈ বিহিত ব্যৱস্থা ল'বলগীয়া হ'ব পাৰে সেইখিনি আমি সম্পূৰ্ণকৈ ল'ব নোৱাৰিবও পাৰোঁ সেইটো সময়ত সেয়েহে আপোনালোকক এই কথাটো মই অৱগত কৰিলোঁ কাৰণ আপোনালোকে এই বিষয়টোৰ ওপৰত ভালকৈ গুৰুত্ব সহকাৰে ল'ব বুলি মই বিচাৰিছোঁ